পোহনীয়া চৰাই ব্যৱসায়ত মানুহে সন্মুখীন হোৱা কিছুমান সাধাৰণ প্ৰত্যাহ্বান বিলাক হ'ল যেনে এতিয়া প্ৰথমৰপৰাই কৈ দিছোঁ মই পোৱালিপৰাই মুৰ্গী পোৱালি ধৰক ব্ৰয়লাৰ পোৱালি প্ৰথমতে পুহিলোঁ মানে প্ৰথম দিনৰপৰা মানে সিহঁতক মানে চেনি পানী দিব লাগে বুলি কয় এই চেনি পানী দিব লাগে চেনি পানীখিনি দিলে মানে অলপ পানীটো বেছিকৈ খাই বুলি কয় মানে তেতিয়া পিয়াহত আহেটো সিহঁতি মানে একদম জন্ম ঠাইৰপৰা তাৰপিছত আৰু পানী মিঠা পানীটো পালে মানে বেছিকৈ খায় তেতিয়া পানীটো বেছিকৈ খাই স্বাস্থ্যৰ কাৰণে ভাল হয় সেইটো কাৰণে চেনি পানীয়েই দিব লাগে প্ৰায় চেনি পানী দি কৰি খোৱাই মেলি ধৰক চাৰি দিন পাৰ হ'ল আৰু পাঁচ নম্বৰ দিনাখন আপোনাক ভেকচিন পৰিব এই ভেকচিন দিব লাগিব তাৰপৰা এণ্টিবায়'টিক মাৰিব লাগিব সেইখিনি কৰি মেলি আৰু তেনেকৈ ধৰক তিনিটা ভেকচিনটো সম্পূৰ্ণ কৰিবই লাগিব সম্পূৰ্ণ কৰি যিখিনি ঔষধ দিব আপোনাক সেইখিনি ঔষধ সম্পূৰ্ণ খোৱাব লাগিব ঔষধৰ নাম আছে আৰু মানে ধৰক বেমাৰ চাই নাম হ'ব ন যিমানখিনি বেমাৰ আছে ধৰক যিমানখিনি নাম হ'ব ঔষধৰ আৰু সেইমতেই আপুনি যিমতে থাকিব ঔষধত লিখা সেইমতেই আপুনি তাৰমানে দৰব পালি মানে ব্যৱহাৰ কৰিব লাগিব মানে ব্যৱহাৰ কৰি মেলি সিহঁতক যত্ন লৈ পিনি অলপ আদৰ সাদৰে ৰাখিব লাগিব তাৰপিছত আপোনাৰ টেম্প্ৰেচাৰ চাব লাগিব সিহঁতৰ বা অধিক ঠাণ্ডা পাইছে নেকি অধিক গৰম পাইছে নেকি এই দুইটা বস্তু চাই পেলাই সিহঁতক টেম্পেচাৰ হিচাপ মতে ৰাখিব লাগিব সিহঁতক তাৰপিছত আৰু যিখিনি আৰু ধৰক মানে থকা ঠাইডোখৰো মানে চাফ চিকুণ কৰিব লাগে ন স্প্ৰে' কৰিব লাগে আপোনাৰ ধৰক পলিয়া চিলাই এইবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে মানে যদি সেইবিলাক নকৰিব আপুনি মানে বহুতখিনি প্ৰত্যাহ্বানৰ কাৰণে সন্মুখীন হ'ব মানে কি কি মানে ধৰক বেমাৰ আজাৰ হ'ব ৰোগ ব্যাধি বহুতখিনি হৈ যাব আপুনি মানে কণ্ট্ৰ'ল কৰিব নোৱাৰিব লাষ্টত মানে ইটোৰপৰা সিটো আহি যাব সেইটো মেডিচিন খুৱাব আপুনি আকৌ ইটো বেমাৰ লাগি যাব মানে বহুতখিনি কথা আহি যাব মানে তাৰপিছত তাক বহুতখিনি যত্ন ল'ব লাগিব মানে নহ'লে বহুতখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈ যায় আৰু মানে দিগদাৰ হয় অসুবিধাও হয় তেনেকৈ ভাল মতে কৰিব চাফ চিকুণকৈ ৰাখিব লাগে চূণ মাৰিব লাগে স্প্ৰে কৰিব লাগে তাৰমানে বিজাণু চিজণুবিলাক সেইবিলাক ইমান হ'বলৈ দিব নালাগে আৰু মানে যিমান পাৰে নিজে চাফ চিকুণকৈ ৰাখিবও লাগে আৰু নিজেও থাকিব লাগে তাতে মানে সিহঁতৰ লগতে প্ৰতিপালন কৰি থাকিব লাগিব তাৰপৰা গৈ মেলি আৰু আপোনাৰ আহি গ'ল লোকেল মুৰ্গী সেই লোকেল মুৰ্গী যদি থাকিব আপোনাৰ ওচৰত এতিয়া আপোনাৰ ফাৰ্মৰ লগত মানে সংযোগ কৰিব নালাগে মানে তাত ফাৰ্মৰ ভিতৰত সোমাবলৈও দিব নালাগে মানে ইহঁতে হৈছে মানে বাহিৰত চৰা বস্তু ন সিহঁতি ইহঁত গাটো বহুত মানে বিজাণু লাগি থাকে মানে ভৰিয়ে খোচৰে ন তেতিয়া আৰু ব্ৰয়লাৰবিলাক হৈ গ'ল মানে আপোনাৰ ধৰক ভিতৰত থাকে সিহঁতে মানে একো লেতেৰা জেগা গচকিবলৈ নাপায় নিজৰ দানা খোৱা সেই যিখিনি গু ওলাব সেয়াই লেতেৰা বস্তু বুলি গচকিবলৈ পাই তাতকৈ আৰু ধৰক বেয়া বস্তু গচকিবলৈ নাপায় আৰু মানে ত' বাকীখিনি মানে লোকেল মুৰ্গীৰ ক্ষেত্ৰত মানে সেইখিনি নহয় মানে লোকেল মুৰ্গী অনেকখিনি মানে লেতেৰা জেগাত ঘূৰি ফুৰিব কিবাকিবি মানে খুচুৰি মেলি মানে খাই দিব মানে সেইখিনি বীজাণু তাৰপা গ'লে আপোনাৰ ব্ৰয়লাৰ ঘৰত সোমালে মানে সেই ভৰিৰপৰা মানে যিখিনি ধৰক লাগিব লেতেৰা সেইখিনি তাত গৈ পেলাই মানে ব্ৰইলাৰহঁত সোমাই যাব মানে সোমাই যোৱা মাত্ৰকে আপোনাৰ সেই ব্ৰয়লাৰ ফাৰ্মখিনি যিখিনি মুৰ্গী আছে সিহঁতৰো বহুতখিনি ব্যাধি আহি যাব মানে ব্যাধি আহি যোৱাৰ লগে লগে আপোনাৰ আৰু মানে এতিয়া কোনফালে কণ্ট্ৰল কৰিব আপুনি লোকেল মূৰ্গীখিনি চাব নে ব্ৰয়লাৰখিনি চাব এতিয়া সেইটো কাৰণে যে লোকেল মুৰ্গীখিনি তাত সোমাবলৈ দিব নালাগে পৰাপক্ষত আকৌ লোকেল মুৰ্গীখিনি যদি বান্ধি থ'বলৈ অসুবিধা হৈছে আপুনি মেলি পেলাইও পোহিব পাৰে মেলি দিলেও হ'ল বনৰীয়া বস্তু যি হ'ব যোনে যি নিয়ে নিব আৰু যিখিনি থাকিব থাকিব আৰু ভাল মতে চাই কৰি থাকি মানে পোহপাল দিলেই হ'ল আৰু তাৰ লগতে মানে সেইখিনি মানে বেলেগ বেলেগকৈ ৰাখিব লাগে মানে দুয়োটা বস্তুৱে পোহিব পাৰিব আপুনি ব্ৰয়লাও পোহিব পাৰিব হাঁহো পোহিব পাৰিব আপুনি লোকেল মুৰ্গীও পিন্ধিব পাৰিব লোকেল মুৰ্গী নিজৰ ভাগে নিজে থাকিব সংযোগ কৰিব নালাগে মানে ব্ৰয়লাৰ লগত সোমাবলৈও দিব নালাগে মানে স্প্ৰে কৰি থাকিব লাগে ঘৰৰ বাৰী চাৰি হ'লেও বা নিজৰ ঘৰ চহৰতো ব্ৰয়লাৰ ফাৰ্ম য'ত আছে তাৰ গোটেই চাৰি ৰাউণ্ডটো চব মানে পৰিষ্কাৰ কৰিবলৈ আপুনি সম্পূৰ্ণ স্প্ৰে' কৰিব লাগিব বেছি দিনৰ মূৰে মূৰে নোৱাৰিলেও আপুনি দুদিন তিনি দিনৰ মূৰে মূৰে আপুনি স্প্ৰে কৰিয়ে থাকিব লাগিব মানে প্ৰত্যেক দিনাই বোলে নোৱাৰিছে নাই আপুনি দুদিন তিনি দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগিব সেই ৰোগখিনি নিৰাময় কৰিব লাগিব তেতিয়া সিহঁতৰ মানে ব্যাধিখিনি অলপ কম হ'ব আৰু কম হ'ব কম হোৱা তেতিয়া আপোনাৰ ধৰক ভাল হ'ব তেতিয়া মানে মুৰ্গীখিনি ভাল হোৱা মানে আপোনাৰ ভাল আৰু মানে আপুনি নিজে ভালকৈ পৰিপাটি কৰি ৰাখিব আপোনাৰ ভাল হ'ব সকলোৱে ভাল হ'ব আৰু তাৰপৰা মানে সেই লোকেল মুৰ্গীখিনি কথাটো সেই তেনেকৈ আৰু মানে পোহপাল কৰি ৰাখিব লাগে সিহঁতকো যিমানখিনি জীৱ পাই মানে পোহপাল কৰিব লাগে মানে মানুহৰ মাজত থাকিবলৈ কাৰণেই লাগে মানে অলপ বহুতখিনি জীৱ আছে যিমানখিনিহেঁত পাৰিব যিমানখিনি মানে পোহপাল দিব লাগে আৰু মানে কি হয় মানে এই ঘৰত কেতিয়াবা ধৰক পোহপাল দি থাকোঁতে অৱস্থাত মানে যিজনে পোহপাল দিছে তেওঁ যেনিবা নাই যেনিবা সেইদিনা ঘৰত ক'ৰবাত আঁতৰি গুচি গৈছে দুদিন তিনি দিনৰ মূৰৰ কাৰণে গুচি গৈছে ওলাই তেতিয়া তেওঁৰ ঘৰত যি আছে ধৰক মানে মাক বাপেক বা নিজৰ পুত্ৰ কৰিব পৰা কৰ্ম কৰিব পৰা যিখিনি যিকেইজন ব্যক্তি আছে আৰু তেওঁ ঘৰত তো সেইকেজনেই পৰিচালনা কৰি চোৱাচিতা কৰিব লাগে আৰু ক'ৰবাত গুচি গ'লেতো ধৰক এদিন দুদিনত কেতিয়াবা আহিব নোৱাৰিবও পাৰে ন তেতিয়া জীৱখিনি কোনে চাব এতিয়া ঘৰৰ যিখিনি আছে কৰ্ম কৰিব পৰা উপযুক্ত মানুহ আৰু মানে সেই তেওঁলোকে তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰি এৰি থৈ যোৱা হয় এই দৰে গৈ মেলি আকৌ ঘূৰি আহি ঘটনা মানে এনেকুৱা হয় জীৱ জন্তুসমূহত কিছুমান এনেকুৱা ঘটনাও আছে আপোনাৰ এটা ধৰক মুৰ্গী পোহপাল দি আছে বা এনেকুৱা এটা বেমাৰ আহি যাব নহয় আপুনি মানে ৰখাব নোৱাৰিব মানে সেইটো ক্ষেত্ৰত মানে কেতিয়াবা মুৰ্গী ধৰক আপোনাৰ য'ত এহেজাৰ মুৰ্গী পুহিছে বা পোন্ধৰশ মুৰ্গী পুহিছে আপোনাৰ সম্পূৰ্ণ ধৰক মানে কেতিয়াবা খালী হৈ যাবলৈও আছে মানে এনেকুৱা মৰাত্মক মানে সেইটো বেমাৰৰ মানে কোনো ঔষধেই কাম নকৰিব মানে সেইটো কাৰণে তেতিয়া মানে অলপ পোহাজনে যিজন মানে ফাৰ্মাৰ হয় মানে তেওঁ মানে বহুতখিনি অসুবিধা সন্মুখীন হ'বলগীয়া হৈ যায় মানে তেওঁ কি হ'ল তাতে মানে এক বেষ্ট কৰিবলৈ গ'লে আপোনাৰ ধৰক নাই কমিব মানে পাঁচৰপৰা দহ হাজাৰ ভিতৰত মানে আপোনাৰ নিজৰ বাজেটৰ খৰচ পৰে মানে সেই আকৌ সেই খৰচখিনিত যিটো আপোনাক যদি গোটেই ফাৰ্মখনৰ মুৰ্গীখিনি মৰি যাবলৈ হয় তেতিয়া আপোনাৰ খৰচখিনি নোলায়ে তো এক্সট্ৰা লাইনৰ বিল থাকিব আপোনাৰ থাকিব নিজৰ খাটনি থাকিব সেই তেতিয়াই আপোনাৰ বহুতখিনি মানে বিপদৰ সন্মুখীন হ'বলগীয়া হয় আৰু